মোৰ সংসাৰখনৰ আমি চাৰিজন পৰিয়াল দেউতাক আছে ল'ৰা দুটা আৰু ময়েই ডাঙৰটো ল'ৰাই হায়াৰ ছেকেণ্ডেৰী পঢ়িছি পঢ়ি আছে আৰু সৰুটো ল'ৰাই এইবাৰ মেট্ৰিক দিব আৰু দেউতাকে কাঁহৰ কাম কৰে তেনেকে আমি আৰু সৰু সুৰা পৰিয়ালটো আৰু এনেকে অসুবিধা নোহোৱা কৰি আৰু চলি আছোঁ আৰু সেয়ে কৰি মাত্ৰ